ট্ৰেকিং ছাইট বুলিবলৈ ক'লে ঠিক বিশেষকৈ আমি পাহাৰীয়া অঞ্চলবিলাককে বুজোঁ যেনেকৈ আমি পিকনিক স্পট পিকনিকৰ ঠাইবোৰক অসমৰ বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত বহুতো পিকনিক ঠাই পিকনিক স্পট আছে সেইবোৰ অঞ্চলত মানুহে পিকনিকলৈ যায় তাত মানুহবোৰে কি কৰে কিছুমানে চিপ্ছ বা তেনেকুৱা বিভিন্ন ধৰণৰ পেকেটৰ বস্তু খাই য'তে ত'তে আৱৰ্জনাৰ সৃষ্টি কৰে ইয়াৰ ফলত ঠাইবিলাক প্ৰদূষিত হয় পানীত বটলবিলাক পেলাই দিয়ে যেনেকৈ ক'ল্ড ড্ৰিংক্চ খায় বা আজিকালি পেকেট ড্ৰিংকিং ৱাটাৰবিলাক যিবিলাক প্লাষ্টিকৰ বটলত পোৱা যায় এই পানীবিলাক সুলভ মূল্য মানে য'তে ত'তে পোৱা হৈছে সুলভভাৱে তো এই বটলবিলাক ব্যৱহাৰ কৰি মানুহবিলাকে ভালকৈ ডাষ্টবিনত থোৱাৰ ব্যৱস্থা নকৰি কিছুমানে কি কৰে য'তে ত'তে বা বাচ্ছাৰ হাতত দি দিয়ে তাৰ ফলত কি হয় আমাৰ পিকনিকৰ ঠাইবোৰ বা ট্ৰেকিং ছাইটবোৰত কি কৰে য'তে ত'তে পেলাই দিয়ে পেলোৱাৰ ফলত কিছুমান আৱৰ্জনাৰ সৃষ্টি হোৱা দেখিবলৈ পাইছোঁ তাৰ ফলত আনহাইজেনিক পৰিৱেশ এটাৰ সৃষ্টি হয় ইয়াৰ ফলত কি হয় নতুনকৈ যেতিয়া পিছৰ পৰিৱেশত মানুহে তালৈ যায় তো লেতেৰা বা তেনেকৈ আৱৰ্জনা দেখিবলৈ পোৱা গৈছে ইয়াৰ ফলত ইয়াৰ ফলত কি হৈছে তাই সেই অঞ্চলত থকা পানীখিনিও প্ৰদূষিত হৈছে বা পৰিৱেশো প্ৰদূষিত হোৱা এটা লক্ষ্য কৰিবপৰা যায় এই ঠাইবোৰ ঠাইবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখাৰ দায়িত্বটো আমাৰে বিশেষকৈ অসমৰ যেনেকৈ আমি দেখিছোঁ কামাখ্যা মন্দিৰ এইবোৰ অঞ্চলত কি হয় মানুহবিলাক ফুৰিবলৈ যায় যোৱাৰ ফলত সিহঁতে কিছুমান বনাই লৈ যোৱা আহাৰ লৈ যায় পেকেটত ভৰাই যেনেকৈ পানীৰ বটল লৈ যায় খোৱা খাদ্যবিলাক লৈ যায় লৈ যায় কি হয় সিহঁতে খাই দাই য'তে ত'তে পেলাই থৈ থৈ গুচি আহে এইবিলাক নকৰি যদি মানুহে ডাষ্টবিনবিলাক চৰকাৰীভাৱে দিয়া যিবিলাক ডাষ্টবিন আছে তাত ধুনীয়াকৈ সোমাই থৈ আহে তাৰ ফলত কি হ'ব পৰিষ্কাৰ হৈ থাকিব এই ব্যৱস্থাটো কৰিলে অতিকৈ ভাল আছিলে তো দেখিবলৈ পোৱা গৈছে যে মই বিভিন্ন যেনেকৈ অসমৰ কাৰেংঘৰ ৰংঘৰ এইবিলাক অঞ্চলতো মানুহে ফুৰিবলৈ যায় এনেকৈ এই পেকেটৰ আহাৰবোৰ লৈ যায় যেনেকৈ পানীৰ বটল এইবিলাক লৈ গৈ কি কৰে সেই অঞ্চলত ধুনীয়াকৈ খাব খোৱাটোও খুব ধুনীয়াকৈয়ে খাব খোৱাৰ তাৰপিছত কি কৰিব তেওঁলোকে সেই বস্তুবিলাক য'তে ত'তে আৱৰ্জাৰ দৰে পেলাই দিব যে এই বস্তুবিলাক য'তে ত'তে নেপেলাই তেওঁলোকে যদি ডাষ্টবিনত পেলাই দিয়ে তাৰ ফলত পৰিৱেশটো ধুনীয়া হৈ থাকিলহেঁতেন এই ব্যৱস্থাখিনি আমাৰ এটা ষ্ট্ৰিক্ট ব্যৱস্থা কৰিবপৰা হ'লে আৰু ভাল আছিলে যে ফাইন যেনেকৈ কাগজ এটুকুৰা পেলালে এটা ফাইনৰ ব্যৱস্থা যদি চৰকাৰী তৰফৰপৰা কৰা যায় বা চি চি টি ভি লগোৱা থাকে তেনেকুৱা ব্যৱস্থা এটা কৰিলে এই ট্ৰেকিং ছাইট বা ধুনীয়া পিকনিকৰ ঠাইবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলহেঁতেন কিন্তু চব অঞ্চলতে তেনেকৈ এটা ব্যৱস্থা কৰা নাযায় যেনে পাহাৰীয়া অঞ্চলবিলাক তাতেতো আমি চি চি টি ভি বা তেনেকুৱা ব্যৱস্থা কৰিব নোৱাৰোঁ বা গাৰ্ডৰ ব্যৱস্থাও কৰিব নোৱাৰি কাৰণ ইয়াৰ ফলত সেই গাৰ্ডজন তাত থাকিব লগা হ'ব বা খৰচ হ'ব এনেকুৱা জংঘল অঞ্চল বা পাহাৰীয়া অঞ্চলৰ ট্ৰেকিং চাইটবোৰত মানুহে নাথাকে তো দিনৰ ভাগত বা তেনেকুৱা ধুনীয়া পৰিৱেশ এটা বিচাৰি আমি সেই ঠাইবোৰলৈ যাওঁ তো এই ব্যৱস্থাটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবলৈ হ'লে সেই ঠাইবিলাকত যোৱা মানুহবিলাকেই নিজৰ নিজৰ দায়িত্বটো নিজে বহন কৰিব লাগিব যেনেকৈ গাড়ীখন লৈ গৈ তেওঁলোকে সেই পিকনিক স্পটটো বা ট্ৰেকিং ছাইটটোত উপভোগ কৰিবলৈ বা ট্ৰেকিং কৰিবলৈ গৈছিল সেই ঠাইখিনিত তেওঁলোকে খোৱা খাদ্য লৈ গৈছিল লৈ গৈ কামখিনি কৰি বা ফুৰা চকা কৰি বা ট্ৰেকিং কৰি আহোঁতে সেই লৈ যোৱা যেতিয়া পেকেটবিলাক থাকে তেওঁলোকে এটা কেৰি বেগ বা পলিথিনত ভৰাই লৈ আহি যদি কোনোবা দূৰ অঞ্চলৰ মানে আহি থাকোঁতে ৰাস্তাত ডাষ্টবিন এটাত থৈ দিয়ে তাৰ ফলত ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰি অসমৰ বিভিন্ন অঞ্চলত দেখিছোঁ বিভিন্ন পিকনিক স্পট আছে অসমৰ আমাৰ গোৱালপাৰ ডিষ্ট্ৰিকত আছে মেঘালয় অঞ্চলত আছে গোৱালপাৰাৰপৰা কিছু দূৰত এইবিলাক পিকনিক স্পটত আমি সদায় মানুহবিলাক এই গৈ থাকে গৈ থকাৰ ফলত কি হয় অতিকে প্ৰত্যেক দিনেই পঞ্চাছৰ পৰা ষাঠিটাকৈ পিকনিকৰ বাছ আহে মানুহ আহে আৰু প্ৰত্যেক মানুহে যদি ধৰক এটা অঞ্চলত এটা পিকনিক স্পটত আঢ়ৈশৰপৰা তিনিশ মানুহ যদি থাকে প্ৰত্যেক মানুহে যদি এটা বটলো ব্যৱহাৰ কৰে নালাগে প্ৰত্যেকে আধা মানুহে যদি ব্যৱহাৰ কৰে তো এশৰপৰা ডেৰশ বটল পানীৰ তাতে থাকিব পঞ্চাছটা শিশু থাকিলে তাতে পঞ্চাছ পেকেট চিপ্ছ থাকিব তেনেকৈ পঞ্চাছখন থালি থাকি আঢ়ৈশ তিনিশ মানুহৰ খোৱা খাদ্যৰ থালিবিলাক তাতে পেলাব যিবিলাক আমি ভাত বনাই খাওঁ এই প্ৰত্যেক দিনে যদি তিনিশকৈ থালি তাত জমা হয় বা আৱৰ্জনা জমা হয় সেই ঠাইখিনিৰ অৱস্থা কি হ'ব পাৰে আৰু সেইবিলাক যদি নদী বা তাৰে কাষৰ থকা ঝৰ্ণাটোত পেলাই দিয়া হয় সেই পানীখিনি প্ৰদূষিত হয় এইবিলাক আৱৰ্জনা যেন দূৰ কৰিব পাৰি তাৰ কাৰণে মানুহে সজাগ হ'ব লাগিব প্ৰত্যেকজন মানুহ সজাগ হৈ উঠিলে এই আৱৰ্জনাবোৰ দূৰ হ'লহেঁতেন ইয়াতে দেখিবলৈ পোৱা যায় যে সচেতন মানুহৰ সংখ্যা খুব কম প্ৰত্যেকে দায়িত্ব ল'ব নিবিচাৰে খাইছোঁ পেকেটটো পেলাই দিছোঁ এইটো কৰিলে নহ'ব কাৰণ প্ৰত্যেকেই নিজৰ এই আমাৰ অসমখন অসমকৰে কথা ধৰিছোঁ অসমখনে হ'ল আমাৰ নিজৰ ঘৰ বুলি ভাবিব লাগিব নিজৰ ঘৰখন আমি যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁ ঠিক তেনেদৰে এই পিকনিকৰ ঠাইবোৰ বা ট্ৰেকিং ছাইটবোৰ আমি নিজৰ পৰিৱেশ বুলি বা নিজৰ ঘৰ বুলি ভাবিব লাগিব তো সুন্দৰকৈ ৰাখিবৰ কাৰণে ইয়াক আমি প্ৰত্যেকে নিজে সজাগ হ'ব লাগিব সেই ছাইটবিলাক যেতিয়া সুন্দৰ হৈ থাকিব প্ৰত্যেকটো ট্ৰেকিং ছাইট বা পিকনিকৰ ঠাইবিলাক আমাৰ বনভোজৰ স্থল বিশেষকৈ পিকনিক বুলি ক'লে মানে অদে শুনি আমি অসমীয়া যেতিয়া বনভোজৰ ঠাইখিনি আমি সুন্দৰকৈ ৰাখিলে সদায় বনভোজলৈ অহা যোৱা কৰা মানুহে খুব ভাল পাব সেই অঞ্চলৰ মানুহখিনিয়েও এটা দায়িত্ব লোৱা অতিকৈ দৰকাৰ যে তেওঁলোকে কিবা এটা জাননী প্ৰস্তুত কৰি যে ইয়াতে পৰিষ্কাৰ কৰি ৰাখক নহ'লে ইমান টকা জৰিমনা বহন কৰিব লাগিব তেনেধৰণে যদি আমি কিছুমান সজাগতা কৰোঁ সজাগতা ব'ৰ্ড বা বেনাৰ লগাওঁ তাৰ ফলত কি হ'ব মানুহখিনি সচেতন হ'ব ইয়াৰ ইয়াৰ ফলত কি হ'ব আমাৰ এই ট্ৰেকিং ছাইট বা বনভোজৰ স্থলীবিলাক খুব ধুনীয়া হৈ থাকিব তা সেয়েহে বনভোজৰ স্থলীবিলাক ধুনীয়াকৈ ৰাখিবলৈ হয় হ'লে এনেকৈ সজাগতা আনিব লাগিব আৰু বিশেষকৈ মানুহবিলাক নিজেই সজাগ হ'ব লাগিব প্ৰত্যেকজনে নিজে সেই সজাগতা ল'ব লাগিব অসমৰ যিবিলাক পিকনিকৰ ঠাই আছে বা বনভোজস্থলী আছে বা ট্ৰেকিং ছাইট আছে সেইবিলাক অতিকৈ ভয়া পাহাৰীয়া অঞ্চলত অৱস্থিত তো তেনেবোৰ ঠাইত মানুহে গৈ প্ৰত্যেক মানুহে পাহাৰীয়া অঞ্চল উপভোগ কৰি ভাল পায় প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ যদি প্ৰকৃতিক আমি বিনষ্ট কৰিব চেষ্টা কৰোঁ এইবিলাক লেতেৰা বস্তুৰে তো প্ৰকৃতিৰ সৌন্দৰ্যটো নোহোৱা হৈ যায় এই সৌন্দৰ্যটো আমি বজাই ৰাখিবলৈ হ'লে এই ঠাইবিলাক অতিকৈ সুন্দৰ কৰি ৰখাটো আমাৰ প্ৰত্যেকৰে এটা কৰ্তব্য ঠিক যেতিয়া আমি কোনোবা নতুন ঠাই এডোখৰলৈ যাম বা কোনোবা বনভোজস্থলী বা ট্ৰেকিং ছাইটত যাম তে যেতিয়া আমি দেখিম যে অতিকৈ ধুনীয়া আৰু সুন্দৰ হৈ আছে সেই ঠাইডোখৰত আমি কেতিয়াও লেতেৰা কৰিবৰ মন নাযাব যেতিয়া লেতেৰা পৰি থাকিব সেই লেতেৰা ঠাইখিনিতে লেতেৰা পেলাবৰ মন যায় মানুহে ভাবিবই ইয়াতে কাগজ পেলাইছে য'তে ইয়াতে ময়ো পেলাই দিওঁ এজন এজনকৈ পেলাই থকাৰ ফলত কি হ'ব সেই ঠাইডোখৰ এটা ডাষ্টবিনত পৰিণত হ'ব বা তাত গেলা গোন্ধ বা লেতেৰা জাবৰত পৰিণত হ'ব তাৰ ফলত আনহাইজেনিক পৰিৱেশ এটাৰ সৃষ্টি হ'ব তাৰ ফলত বিভিন্নজনৰে বেমাৰ আজাৰৰ বীজাণু বিয়পিব বা সেই এৰিয়া সেই ঠাইডোখৰ বেয়া লগা হ'ব এইবিলাক ব্যৱস্থা নোহোৱাৰ কাৰণে আমি প্ৰত্যেকেই সজাগ হৈ থাকিব লাগিব আৰু সুন্দৰকে প্ৰকৃতিৰ পৰিৱেশটো সৌন্দৰ্যময় কৰি ৰাখিবৰ কাৰণে আমি যত্ন ল'ব লাগিব ইয়াৰ ফলত কি হ'ব এই ট্ৰেকিং ছাইট বা বনভোজস্থলী বা পিকনিক স্পটটোলৈ গৈ প্ৰত্যেক মানুহে ভাল পাব আৰু ইয়াৰ সৌন্দৰ্যৰ ফলত আৰু সৌন্দৰ্য উজ্জ্বলি উঠিব যেনেকৈ আমি যেতিয়া পৰিষ্কাৰতে আৰু পৰিষ্কাৰ কৰিম তেতিয়া এটা মনিকাঞ্চন সংযোগ যেন হ'ব জিলিকি উঠিব ঠাইখন আমি তাত যত্ন ল'ম ধুনীয়াকৈ সৌন্দৰ্যৰে ৰাখিম পৰিষ্কাৰ কৰি ৰাখিম এটা অলপো জাবৰ নাথাকিব সেই ঠাইডোখৰত যাবৰ কাৰণে আমি আমাৰ ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱক আকৌ অনুপ্ৰেৰ প্ৰেৰিত কৰিব পাৰিম যে এই ঠাইডোখৰলৈ যাওঁক বৰ ধুনীয়া বৰ পৰিষ্কাৰ এই ট্ৰেকিং ছাইটটোলৈ যাওঁক বা এই বনভোজস্থলীটোলৈ যাওক বা ইয়াতে আপোনালোকে গৈ খুব ভাল পাব ইয়াই এইখন ঠাই খুব ধুনীয়া এয়ে কৈ ক'ব বিচাৰিছিলোঁ এই ঠাইখিনিৰ বিষয়ে যে আমাৰ অসমৰ যিমান পিকনিক স্পট আছে প্ৰত্যেকেই যেন সেই ঠাইবোৰো পৰিষ্কাৰ কৰি পৰিচ্ছন্ন কৰি ৰাখে সেই তাৰ এটা সজাগতা কৰিবৰ কাৰণে প্ৰত্যেকেই মানুহে নিজেই সজাগ হওক আৰু জনসাধাৰণক বা এই ৰাইজসকলক জনাই দিয়ক ধুনীয়াকৈ ৰাখক আৰু প্ৰত্যেকেই গৈ প্ৰত্যেক পৰিয়ালে আহি উপভোগ কৰিব পাৰিব যেনেকৈ ৰংঘৰ কাৰেংঘৰ এইবিলাকত আমি যেন একো নিলিখোঁ একো লেতেৰা নেপেলাওঁ এই তেনেধৰণে ৰাখাৰ আমি এটা চেষ্টা কৰিব পাৰিলে ভাল লাগিব তাৰ তাৰ তাৰ বাহিৰেও আমি ধুনীয়া ধুনীয়া যদি পৰিৱেশটোত ৰাস্তা ঘাট সুচল কৰি এই ৰাস্তাৰে যাব পাৰোঁ তো ভাল লাগিব এইয়ে হ'ব ৰাখিছোঁ